মোৰ অঞ্চলৰ ব্যক্তিগত বেংকসমূহ হৈছে এক্সিছ বেংক এছ ডি এফ চি বেংক আই চি আই চি আই বেংক এই ব্যক্তিগত বেংকসমূহে সাধাৰণতে অধিক ব্যক্তিগতভাৱে সেৱা প্ৰদান কৰে তেখেতে ডিপজিটৰ ওপৰত ঋণ বেছিকৈ প্ৰদান কৰে আৰু তেখেতৰ বীমা আঁচনিবোৰো ভাল হয় মই ব্যক্তিগত বেংকতকৈ বেছি চৰকাৰী বেংক পচন্দ কৰিম কাৰণ তাত নিৰাপত্তা আৰু নিৰ্ভৰযোগ্যতা বেছি আছে আৰু চৰকাৰী বেংকৰ অধিক শাখা থাকে বিশেষকৈ গ্ৰাম্যাঞ্চলৰপৰা বেছি শাখা থাকে চৰকাৰী বেংকত ঋণৰ পূৰণ নিম্ন সুচক সিহঁতে অৰ্জন কৰে ঋণবিলাকত সিহঁতৰ ইণ্টাৰেষ্টবোৰ বহুত কম হয় ঋণ বা বীমাৰ ক্ষেত্ৰত চৰকাৰী বেংকসমূহ বেছি নিম্ন সুচক হয় তাত চাৰ্জ চাৰ্জবোৰ বহুত কম হয় ব্যক্তিগত বেংকত কৰি এই নিৰাপত্তা নিম্ন সুচক আৰু বৃহৎ নিম্ন সুচকৰ বাবে মই চৰকাৰী বেংকসমূহ বেছি পচন্দ কৰোঁ